হেল্ল' অঁ ছাৰ নমস্কাৰ অঁ মই এটা বিশেষ কাৰণত আপোনাক এটা কথা জনাব বিচাৰিছোঁ এই সেইদিনা হঠাতে মোৰ এই পেন কাৰ্ডখন পানীত তিতি গ'ল সেইকাৰণে মোৰ বস্তুখিনি মানে এতিয়া কি কৰিব লাগিব নতুন পেন কাৰ্ডখন পাবৰ বাবে আপুনি এটা উপায় দিবনে পেন কাৰ্ডখনটো প্ৰয়োজন হৈয়ে থাকে হয় হয়

বাৰু মোক অলপ পৰামৰ্শ দিবচোন এই বিষয়ে কি কৰিব লাগিব অঁ হয় হয় অঁ মোৰ জন্ম তাৰিখটো সেয়াই অঁ অঁ হয় মোৰ নাম্বাৰ সেইটোৱেই হয় হয় বাৰু এই ক্ষেত্ৰত মই কিবা এটা আপোনাক দিবই লাগিব মই দি দিম বাৰু বাকী আপুনি মোৰ কামখিনি সুবিধাজনক কৰি দিবচোন হয় হয় হয় বাৰু ফিজটো কিমান দিব লাগিব বাৰু অঁ অঁ অঁ মই গৈ দি দি দিম বাৰু